অসমৰ প্ৰধান চৰকাৰী বিভাগসমূহ হৈছে শিক্ষা স্বাস্থ্য তাৰপিছত আপোনাৰ এই অইলৰ তেল শোধনাগাৰত কৰে অইলত বিভাগ আছে এগ্ৰিকালচাৰ বিভাগ আছে এনেকৈ বিভিন্ন ইলেক্ট্ৰিচিয়ান আছে তাৰপিছতে আপোনাৰ আকৌ কৰ্টৰ উকিল কৰ্টত বিভিন্ন ধৰণৰ কাম যেনে উকিল আছে তাৰপিছত বেলেগ আৰু পিয়ন চিয়নৰপৰা আদি কৰি ঢেৰ বিভিন্ন বিভাগ আছে বিভিন্ন সংস্থা আছে ডাকঘৰ আছে পোচ অফিচত কৰা মানুহো আছে পিয়ন চিয়নৰপৰা আদি কৰি তেওঁলোকৰ বিভিন্ন ধৰণৰ কাম আছে যেনেকৈ শিক্ষা এতিয়া শিক্ষা বিভাগত আপোনাৰ শিক্ষকসকলে ল'ৰা ছোৱালীক শিক্ষা দিয়ে তেওঁলোকে এই শিক্ষা শিক্ষা বিভাগত সেইটো কৰে তাৰপৰা স্বাস্থ্য বিভাগত এতিয়া ডক্তৰ থাকে নাৰ্ছ থাকে তাৰপিছত তাত আকৌ বিভিন্ন ধৰণৰ সৰু সুৰা কৰ্মচাৰীও থাকে এতিয়া কম্পিউটাৰত তেওঁলোকে এতিয়া পৰীক্ষা নিৰীক্ষা কৰা মানুহখিনি থাকে কম্পিউটাৰত বহি তেওঁলোকে এই পৰীক্ষা কৰে এতিয়া কাৰোবাৰ হাড় ভাগিছে বোলে কেনেকৈ যোৰা লগাব পৰা হ'ব তেনেকুৱা অপাৰেশ্যন কৰি তেওঁলোকৰ যোৰা লগায় তাৰপিছতে কাৰোবাৰ বোলে এতিয়া এক্সৰেহে কৰিব লাগে কাৰোবাৰ তেজহে পৰীক্ষা কৰিব লাগে সেইটো বিভিন্ন মানুহৰ বিভিন্ন এতিয়া তেজ পৰীক্ষা শিবিৰত বিভাগত তেজ পৰীক্ষা কৰিব এক্স ৰে শিবিৰত এক্স ৰে কৰিব তাৰপিছত জ্বৰ জ্বৰ চৰ হ'লে সেইটো এটা বিভাগ বেলেগ সেইটো হ'ল আপোনাৰ সেইটো বিভাগটো বেলেগ আকৌ ভৰি হাত ভগা বিভাগবিলাকো বেলেগ বেলেগ সেই তেনেকুৱা বিভিন্ন ধৰণৰ তেওঁলোকৰ কাম থাকে কাম কৰিব লাগে তাৰপিছতে আপোনাৰ এতিয়া ইঞ্জিনিয়াৰবিলাকে ইঞ্জিনিয়াৰবিলাকে বিভিন্ন ধৰণৰ কাৰোবাৰ কোনোবা এতিয়া মেকানিকেল ইঞ্জিনিয়াৰ কোনোবা বোলে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ লেক্ট্ৰিকেল ইঞ্জিনিয়াৰবিলাকে এতিয়া ইলেক্ট্ৰিকৰ যিখিনি বস্তু বেয়া হ'লে সেইবোৰ ভাল কৰা বোলে কাৰোবাৰ লাইট বেয়া হৈছে কাৰোবাৰ ফেনহে বেয়া হৈছে তেনেকুৱাবোৰকো সাধাৰণতে ইলে ইলেক্ট্ৰিকৰ হেৰি বুলিয়ে কোৱা হয় তাৰপিছতে আকৌ মেকানিকেল বিভাগত এতিয়া গাড়ী কাৰোবাৰ বেয়া হৈছে গাড়ীখন ভাল কৰা গাড়ী বনোৱা কিবা হোৱা হ'লে এই তেনেকুৱাখন নতুন নতুন গাড়ী আজিকালি উদ্ভাৱন হৈছে ইলেক্ট্ৰিচি এই সেই গাড়ীৰ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টেই কৰে গাড়ীৰ ভাল তেনেকুৱাও গতিকে সেই ইঞ্জিনিয়াৰিংবিলাকে সেইবিলাক কৰে তাৰপিছতে বিভিন্ন ধৰণৰ বিভাগ আছে এতিয়া পিয়নবিলাকে ধৰক যেনেকৈ এতিয়া ডাকঘৰৰ ডাকঘৰৰ পিয়নবিলাকে চিঠি পত্ৰ অনা নিয়া আগতে কৰে কিন্তু আজিকালিতো চিঠি পত্ৰ যিহেতু নায়েই আজিকালি এতিয়া এই পাছবুকখন এই কিবা মানে আপোনাৰ পাৰ্চেল অহা এইবিলাক কিছুমান থাকে আৰু সৰু সুৰা বহুত তেনেকুৱা বিভাগ আছে যিবোৰ কৈ আপোনাৰ শেষ কৰিব নোৱাৰি তেওঁলোকৰ বিভিন্ন ধৰণৰ কাম আছে এতিয়া এগ্ৰিকালচাৰতটো খেতি পথাৰৰ বিষয়েও আহে বিভিন্ন সেইবিলাক ট্ৰেক্টৰৰ মেকানিকেল থাকে এগ্ৰিকালচাৰৰ ভিতৰতে বহুত কিবাকিবি থাকে কেনেকৈ খেতিৰ কথা কোৱা হয় তেনেকুৱা থাকে মীন পালনৰ বিভাগতো থাকে মীন পালন কেনেকৈ কৰা হয় তাৰপিছত আপোনাৰ খেতি কথা কেনেকৈ কৰা হয় সেইবিলাকতো থাকেই সেইবিলাক বিভিন্ন গতিকে থাকে মানে হেৰি থাকে বিভিন্ন বিভাগে বিভিন্ন ধৰণৰ কাম কৰি আমাৰ দেশখনক আগবঢ়োৱাত মানে সহায় কৰিছে